হয় মোক দৌৰ সম্প্ৰদায় বা সমৰ্থন গোটসমূহৰ বহুত অনুপ্ৰেৰণা জনাই যেতিয়া তেওঁলোকক আমি দেখা পাওঁ যে তেওঁলোকে ইমান বহুত বয়সিয়াল মানুহেও সেই সম্প্ৰদায় সেই গোটসমূহত সদস্য হিচাপে থাকে আৰু যেতিয়া তেওঁলোকে ইমান কিলোমিটাৰ সেই বয়সত ইমান কিলোমিটাৰ দৌৰে যে তেতিয়া মোক উৎসাহ জনায় যে মই কিয় নোৱাৰিম তেওঁলোক ইমান বয়সিয়াল হৈ তেওঁলোকে ইমান দৌৰিব পাৰে কিন্তু মই কিয় নোৱাৰিম মই তেতিয়া সেই উৎসাহিত লৈ অনুপ্ৰাণিত হওঁ যে ময়ো পাৰিম তেওঁলোকে পাৰিছে যেতিয়া মই কিয় নোৱাৰিম মই তেওঁলোকৰপৰা সেইদৰেই অনুপ্ৰাণিত হওঁ